হেল্ল' অঁ বৰুৱানী মোৰ এটা ভাল খবৰ আছে ল'ৰা এটা জন্ম হ'ল নহয় আজি এসপ্তাহ হৈছে ফুৰিবলৈ যাবলৈ পাছপৰ্ট এখনৰ দৰকাৰ হৈছে সেইটো বস্তু ক'ত কেনেকৈ ক'ত ওলিয়াব লাগিব ক'বচোন আৰু তাৰ নাম অন্তৰ্ভুক্ত কৰিব কাৰণে এটা সহায় বিচাৰিছোঁ পাছপৰ্টখন নতুন কৰিবৰ কাৰণে কি কি লাগিব বাৰু অলপ ক'বচোন ডকুমেণ্ট কি কি প্ৰয়োজন হ'ব অলপ বুজাই ক'বচোন ক'ত গ'লে কেনেকৈ উলিয়াব পাৰিম তাক অলপ বুজাই দিবচোন